অঁ আমি ব্যৱসায় আমি ব্যৱসায়ত সফল হৈছোঁ আমি দহজনীয়া এটা আত্মসহায়ক গোটেই ব্যৱসায় কৰিছোঁ যিহেতু এতিয়া বিহু ছিজন মাঘ বিহু আহি আছে মাঘ বিহু ওচৰ পাইছেহি যিহেতু এতিয়া আমি দহজনীয়া এটা গোটেই পিঠা পনা খুন্দি ভাজি এতিয়া বিক্ৰী কৰি বিক্ৰী কৰিম আমি সকলো ধৰণৰ পিঠাই বনাওঁ যেনে তিলপিঠা ঘিলা পিঠা সান্দহ আৰু নাৰিকল লাড়ু তিলৰ লাড়ু আৰু ঘৰতে যিহেতু গৰু আছে গৰু গাখীৰে আমি দৈ প্ৰস্তুত কৰোঁ দৈ বনাওঁ তেনেকৈ আমি দহজনীয়া এটা গোটে এটা ব্যৱসায় কৰি আছো ব্যৱসায় প্ৰতি বছৰে আজি পাঁচ ছয় বছৰ হৈ গ'ল ব্যৱসায় অতি সুন্দৰকৈয়ে চলি আছে বহুত ধুনীয়া হৈছে আমি বহুতো লাভ কৰিছোঁ দহটা তিল পিঠাত আমি পঞ্চাছ টকা বিছটা তিল পিঠাৰ পেক কৰিলে আমি মানে এশ টকা তেনেকৈ বিক্ৰী কৰোঁ পেকে মানে পেকেটিং কৰিলে মানে পেকেটিং কৰি আমি দোকানতো বিক্ৰী কৰোঁ বা কোনোবাই যদি অৰ্ডাৰ দিয়ে তেনেকৈও আমি দিওঁ পেকেটিং কৰি দূৰলৈও অৰ্ডাৰ যদি আহে তেনেকৈও পঠিয়াওঁ সকলো ধৰণৰ পিঠা যেনেকুৱা ধৰণৰ বিচাৰে মানুহে তিলপিঠা ঘিলাপিঠা নাৰিকল লাড়ু তিল লাড়ু সকলো ধৰণৰে মানে মাঘ বিহু বহাগ বিহু কাতি বিহু সকলো যিকোনো বিহুতে হওক আমি এটা দহজনীয়া আত্মসহায়ক গোটে তেনেকৈয়ে ব্যৱসায় কৰি আছো আৰু অতি সুন্দৰকৈ আমাৰ ব্যৱসায় চলি আছে এতিয়া আৰু লাহেকৈ ভাবিছোঁ আৰু ব্যৱসায়টো অলপ আগবঢ়াম অলপ মানে ব্যৱসায়টো অলপ বহলাম পিঠা পনাৰপৰা আদি কৰি মানে লাহেকৈ বেলেগ ধৰণৰো মানে এটা কিবা আচাৰ কিবাকিবি মানে যিহেতু আমি এটা দহজনীয়া গোট পিঠা পনাটো অকল বিহু ছিজনতেই বিক্ৰী কৰা হয় বিহু ছিজনত অকল পিঠা পনা সেইখিনি বিহু ছিজনতহে হয় সকলো ছিজনতেতো আমি পিঠা পনা বনোৱা নহয় যিহেতু সেইটো কাৰণে এতিয়া মানে মনটোতে ভাবিছোঁ আচাৰ যেনে এতিয়া আমৰ দিনত আম আচাৰ জলফাই দিনত জলফাই আচাৰ আমলখি আচাৰ আৰু তেনেকৈ আচাৰো মানে বনাই মেলি মানে বিক্ৰী কৰিম তেনেকৈয়ে আমি এতিয়া দহজনীয়ে আমি মনটোতে ভাবি মেলি এতিয়া আমি কথাখিনি পাতি আছো আমি দহজনীয়ে মানে আলোচনা কৰি আছো তেতিয়া মানে আমাৰ ব্যৱসায়টো ৰখি নাথাকিব মানে সুন্দৰকৈ ব্যৱসায়টো চলি থাকিব আৰু নহ'লেতো অকল বিহু ছিজনকেইটাতহে পিঠা পনাখিনি বনোৱা হয় সেইটো কাৰণে এতিয়া আমি ভাবিছোঁ আচাৰ আৰু মানে যিকোনো মানে এতিয়া বিহু ছিজনত বৰা চাউল চুঙা তেনেকৈ মানে চুঙা চাউল খাবৰ কাৰণে চুঙাত পুৰি খাবৰ কাৰণে মানুহে লাগে সেইটো কাৰণে বৰা চাউলো উলিয়াই বিক্ৰী কৰিম তেনেকৈ কথা পাতিছোঁ আমি দহজনীয়ে সেইয়ে যেনেকৈ আমি এতিয়া ব্যৱসায়টো কৰি আছোঁ অতি সুন্দৰকৈ বাৰু ব্যৱসায়টো চলিয়ে আছে এতিয়া ধুনীয়াকৈ আমি যদি আমি পাঁচশ আমি লগাইছোঁ মূল তেনেহ'লে আমি হাজাৰ টকা মানে ওলাইছে আমাৰ পাঁচশ টকা মানে লাভ হৈছে পাঁচশ টকা আমাৰ নিজৰ মূলৰ তেনেকৈ অতি ধুনীয়াকৈয়ে চলি আছে এতিয়া বৰ্তমান সেইটো কাৰণে ভাবিছোঁ এতিয়া আচাৰো বনাম আৰু এতিয়া মানে তাঁত লগাম বুলিও কৈছোঁ যিহেতু নিজে বোৱা বয় কাটি বিক্ৰী কৰিম গোটৰ হিচাপত এখন দোকান ধুনীয়াকৈ দোকান খুলিম বুলি ভাবিছোঁ এতিয়া দোকান খুলি ল'লে তেতিয়া যিহেতু নিজে আমি বব জানো তেনেকৈ আমি নিজে বোৱা কটা কৰি মেখেলা চাদৰ গামোচা সেইবিলাক মানে নিজে বোৱা মেলা কাপোৰ থ'ম বুলি আমি আলোচনা কৰিছোঁ নিজে দোকান খুলিম গোটৰ আত্মসহায়ক গোটেই দহজনী মিলি আমি এতিয়া যিহেতু ব্যৱসায় ব্যৱসায় কৰিয়ে আছো আমি ব্যৱসায় ব্যৱসায়টো কৰিয়ে আছো এতিয়া লাহেকৈ আমি দহজনী মিলি এখন গোটৰ নামত দোকান খুলিম বুলি ভাবিছোঁ সেই দোকানখনতে মানে নিজে বনোৱা আচাৰৰপৰা বিহু ছিজনত পিঠা পনা আদি কৰি আৰু আচাৰ সকলো ধৰণৰ আচাৰেই পাব সকলো ধৰণৰে আচাৰ বনাম আৰু নিজে যিহেতু ব'বলৈ জানো নিজে বয়ে কাটি নিজে গামোচা চাদৰ মেখেলা সকলো ধৰণৰে কাপোৰ থ'ম বুলি দোকানত ভাবি আছো তেতিয়া মানে অতি সুন্দৰকৈ আমাৰ খৰচাটো ওলাই থাকিব সেই ভাবি আছো মনটোতে এতিয়া তাকে দোকান বনাইয়ে আছো দোকানটো পকা কৰি বনোৱা নাই বাৰু এতিয়া বাঁহৰে কেঁচা দোকান বনাই আছো পিছত যদি ব্যৱসায়টো বেছি ভাল হয় উন্নত পথলে যায় তেতিয়াহ'লে ধুনীয়াকৈ পিছলৈ মানে পকা কৰি দোকানখন বনাই ল'ম এতিয়া বৰ্তমান কেঁচাকৈ দোকান বনায়ে আছো তাতে আমি নিজে আচাৰৰপৰা পিঠা পনাৰপৰা কাপোৰ আদি সকলো ধৰণৰে বস্তু থ'ম বুলি মনত ভাবিছোঁ অঁ পকুৱা সূতা ফুলৰ গামোচা পাব কেঁচা সূতা গামোচা পাব কেঁচা সূতা চাদৰ পাব পকোৱা সূতা চাদৰ পাব ঊলৰ যোৰা কাপোৰ পাব সকলো ধৰণৰে কাপোৰ মানে নিজে যিমানখিনি ববলৈ জানো সকলো ধৰণে কাপোৰ মানে দোকানখনত থ'ম আৰু আশা কৰিছোঁ দোকানখন যাতে কাপোৰখিনি ভালকৈ বিকি হ'ব দোকানখন ভালকৈ চলিব ব্যৱসায়টো যাতে আৰু আগলৈ আগুৱাই নিব পাৰোঁ দোকানখন এতিয়া যিহেতু কেঁচাকৈ বনাইছোঁ পিছলৈ যাতে দোকানখন মানে পকা কৰিব পাৰোঁ তেনেকৈয়ে যাতে দোকানখন চলে সেইটোৱে আশা কৰি আমি এতিয়া দহজনীয়ে গোট চলাই আছো আৰু